কৃষি আৰু পশুপালন এই দুয়োটা বস্তুৱে মই ভাবোঁ মানুহৰ জীৱনত লাগতিয়াল বস্তু কাৰণ আমি সদায় লোকৰ চাউলকেইটামানলৈ আশা নকৰাকৈ যদি আমি ঘৰতে যদি খেতিটো কৰোঁ আৰু মই সেইটো মানুহক মানে পৰামৰ্শও দিবলৈ বিচাৰোঁ কিয়নো নিজৰ ঘৰত যেতিয়া আপোনাৰ ধানমুঠি হ'ব বা নিজৰ ঘৰত যেতিয়া দুডাল পাচলি হ'ব আমি বজাৰলৈ বেগটোলৈ যাব নালাগে আৰু পইচাকেইটাও ৰাহি হৈ গ'ল আৰু খেতি কৰাটো একো লাজৰ কথা নহয় এইটো খেতি কৰি যিমানে খেতি কৰা মানুহৰ সিমানে মানে মনটো বেছি উৎসাহিতহে হয় আজি আপুনি চওক গৰুজনী পুহিলে গৰুজনী পুহিয়ে আপুনি সেই গৰুজনীয়ে যেতিয়া দহটা বাৰটা পোৱালি দিব সেই পোৱালিকেইটা বিক্ৰী কৰিও আপুনি বহুত উপকৃত হ'ব পাৰে কাৰণ এহাল বলদ গৰুৰ দাম এক লাখ টকা পৰ্যন্ত হয় গতিকে তেনেকুৱাকৈ যদি আপুনি এহাল বা দুহাল গৰু বেচিব পাৰে গতিকে পৰিয়ালটো ধুনীয়াকৈ পোহপাল দিব পাৰে আৰু সেইকাৰণে পশুপালন কৰিব লাগে আজি আপুনি হাঁহো যদি এশজনী হাঁহ পুহিলেও সেই এশজনী হাঁহৰপৰা আপোনাৰ লোকচান নহয় বৰঞ্চ লাভে হ'ব কিন্তু খুওৱাটো অকণমান কষ্ট কৰিব লাগিবই কাৰণ প্ৰতিপাল কৰিলেহে যিকোনো বস্তুৱেই হয় বোলে আপডালৰ গৰু ম'হ কিংকৰৰ ধন গতিকে আপডাল কৰিলে সকলো বস্তুৱেই হ'ব আজি এযোৰ পাৰ চৰাই পাৰকে পুহিলে যেনিবা আপুনি পঁচিছ বা বিছ বা ত্ৰিছযোৰ কিন্তু আপোনাৰ সেই পাৰকেইযোৰৰপৰা আপুনি ধুনীয়াকৈ মই কৈছোঁ পৰিয়ালটোৰ কাপোৰ কানিলৈকে নহ'লেও অন্তত নিমখ তেলকণৰ খৰচাটো আপুনি উলিয়াই থাকিব পাৰে কাৰণ এযোৰ পাৰ দাম যেতিয়া তিনিশ টকা গতিকে আপুনি দুশ টকা দুযোৰ পাৰ যদি একেদিনাই দিব পাৰে আপুনি ছশ টকা পালে সেই ছশ টকাই আপোনাৰ কিমানখিনি উন্নতি হয় আৰু এটা এটা হাঁহৰ দাম এতিয়া সাতশ আঠশ টকা গতিকে তেনেকুৱাত যদি আপুনি বিছটাও যদি আপুনি হাঁহ বেচিব পাৰে তেতিয়াহ'লে আপোনাৰ কিমানখিনি উন্নতি হয় গতিকে মানুহে কৃষিটো হওক বা পশুপালনটো হওক এইটো মানুহে যেতিয়াও এৰিব নালাগে কোনোবাই ম'হ দুই এজনী পুহিছে সেই ম'হজনীৰপৰাও আপোনাৰ গাখীৰৰ গাখীৰতে কিমানখিনি পইচা পায় এক লিটাৰ গাখীৰৰ দাম ষাঠি সত্তৰ টকা গতিকে তেনেকৈ চওকচন বাৰু ম'হজনীৰ যিমান নহ'লেও পাঁচ লিটাৰ গাখীৰ ওলায় সেই পাঁচ লিটাৰ গাখীৰ বিক্ৰী কৰিলে যদি দুজনী ম'হ হয় তেনেহ'লে তাৰ আপুনি ডেইলি যদি দহ লিটাৰ গাখীৰ খীৰাব পাৰে আপুনি বাহিৰতো বেচিব পাৰে হোটেলতো দিব পাৰে আজিকালি গাখীৰ বিচাৰি হোটেলৰ মানুহে হাহাকাৰ কৰি ফুৰে গতিকে আমাৰ আৰু ঘৰত খাবলৈও হয় আমি এই কৃত্ৰিমকৈ তৈয়াৰ কৰা যদি তৈয়াৰ কৰা পাউদাৰ গাখীৰকণ নাখায় যদি আমি ঘৰৰ গাখীৰকণ খাওঁ ল'ৰা ছোৱালীও পুষ্টিকৰ খাদ্য হ'ল আৰু বুঢ়া থেৰা মানুহ থাকিলেও বোলে গাখীৰ অকণমানে খালে অকণমান শক্তি এটা পাব এনেকৈ যিয়ে নোৱাৰে বোলে নহয় মই একেবাৰে বিকলাংগ বা মই নোৱাৰোঁ সেইবিলাকে নোৱাৰে কিন্তু পৰাবিলাকে গৰু হওক ম'হ হওক হাঁহ হওক কুকুৰা হওক পাৰ হওক গোটেইখিনি বিক্ৰী কৰি মানুহ ঘৰ ধুনীয়াকৈ চলি থাকিব পাৰে এঘৰ মানুহৰ যদি এই দহটা গাহৰি থাকে সেই মানুহ ঘৰতো যদি বিছজনী ছাগলী থাকে আৰু কোনোবা এঘৰত যদি বিছযোৰ পাৰ থাকে কোনোবা এঘৰত যদি এশটা হাঁহ থাকে তেনেকুৱা সেই পৰিয়ালটোক মই গৈছোঁ বেলেগকৈ চাকৰি নালাগে ধুনীয়াকৈ পৰিয়ালটো চলি যাব পাৰে আৰু ঘৰত ল'ৰা থাকিলেও তেওঁ যদি ভালকৈ যদি এখন ফাৰ্ম খুলি তাতে যদি তেনেকৈ বিছজনী হাঁহ বিছজনী ছাগলী বিছজনী বিছহাল পাৰ এনেকৈ যদি তেওঁ যদি হেৰি কৰে তেওঁক চাকৰি মই গৈছোঁ দৰকাৰে নাই সেইকাৰণে মই মানে উপদেশ দিবলৈ বিচাৰোঁ মানুহক যে এনেকুৱাটো কৰকচোন আৰু কৃষি কৃষি কৰিলেও চাবচোন এক এক কুইণ্টেল ধানৰ দাম কিমানখিনি পইচা গতিকে আপুনি তেনেকুৱা যদি বিছ কুইণ্টেল ধান কিনিব লাগে বেচিব পাৰে চাকৰিৰ কোনো প্ৰয়োজনেই নাই আৰু আমাৰ মানে কিছুমান ল'ৰা অকল চাকৰিৰ আশাটো কৰি থাকে চাকৰি নোহোৱাকৈ নিজে স্বাৱলম্বী হ'ব পৰা আজিকালি ঢেৰ উপায় আছে আপুনি পাঁচজনী গাহৰি পোহক আপোনাৰ সেই পাঁচজনী গাহৰিৰপৰা আপুনি বছৰেকত মানে দুই লাখ তিনি লাখ টকা উপাৰ্জন কৰিব পাৰিব নিজেই বিচাৰ কৰিও চাব লাগে বোলে মই গাহৰিকেইজনী পুহিলোঁ ইমানটা পোৱালি দিলে গতিকে ইয়াৰপৰা ইয়াক মই বিক্ৰী কৰিলোঁ কিন্তু প্ৰতিপাল কৰিব লাগিব কাৰণ চাকৰিটো মুখতে কৰিব নোৱাৰে নহয় চাকৰিলেও মানুহ অহা যোৱা কৰিব লাগিব চাকৰি ওপৰলাৰ কথা শুনিব লাগিব গতিকে এইবিলাক হৈছে নিজৰ স্বাধীন কাৰবাৰ এই স্বাধীন কাৰবাৰবোৰ কৰিলে কিছুমান মানে মানুহ আছে চাকৰি বাদ দিও এনেকুৱাকৈ খেতি আৰু এই পশুপালন এইবিলাকত মনোনিৱেশ কৰিছে চাকৰিকে বাদ দিছে কিহৰ কাৰণে তেওঁ মানে চাকৰিতকৈ এই পশুপালন বা কৃষিটো বেছি উপাৰ্জন পাইছে সেইকাৰণে তেওঁ সেইটোলৈ মনোনিৱেশ কৰি পেলাই সেইখিনি কাম কৰিছে আৰু কৃষি চব ইমান আমি আমাৰ আমি কিমান বেয়া বেয়া খাদ্য খাই আছো সাৰ দিয়া গতিকে আমাৰ সেই সাৰ নিদিয়াকৈ যদি আমি গৰু বিছজনী যদি গৰু পোহা হয় তাৰ গোবৰখিনিয়ে আমি ধুনীয়াকৈ শাকনি বাৰী এডৰা কৰিব পাৰোঁ সেইখিনিয়ে সাৰ হ'ল আৰু আমি সেই সাৰ দিয়া পাচলিও খাব নালাগে গতিকে তেওঁ যদি আজি সাৰ নিদিয়া পাচলি বুলি যদি তেওঁ বজাৰত বিক্ৰী কৰিবলৈ যায় সেই পাচলিখিনি কোনোবা এইবিধ পাচলিত যদি সাৰ দিয়া যদি পাচলি এইবিধত যদি কেজি ষাঠি টকা তেওঁ কিন্তু আশী টকা বুলি ক'লেও মানুহে নিবলৈ সংকোচ নকৰে তেওঁ সেইখিনিৰপৰাও বহুত উপকাৰ হয় এই অনুপাতে এতিয়া আমাৰ কিছুমান পথাৰ আছে চৰণীয়া পথাৰ তাত যদি দহ বাৰজন ল'ৰা গোট খাই যদি খেতি কৰে সেইখিনিৰপৰাও তেওঁলোক কিমান উপকৃত হ'ব পাৰে কাৰণ তেওঁলোকে যদি এটাই বোলে দহজন ল'ৰা আমি গোট খালোঁ আৰু আমি আমি ইয়াতে এখন ভালকৈ ফাৰ্ম খোলোঁ খুলি আমি প্ৰতিবিধৰে আমি ইয়াত পাচলি কৰোঁ ধৰক কেৰেলা কৰিলে জিকা কৰিলে বেঙেনা কৰিলে বা লাই পালেং কৰিলে এনেকৈ কৰিও মানে তেওঁ চাকৰিতকৈ বহুত বেছি টকা উপাৰ্জন কৰি তেওঁ খাই বৈ থাক জীয়াই থাকিব পাৰিব আৰু নিজৰ পৰিয়ালটোও ধুনীয়াকৈ চলাই যাব পাৰিব আৰু কৃষিৰ ভিতৰত আপুনি বোলে দহজন আমি ল'ৰা গোট খালোঁ এখন পাহ গৰু বোলে গৰু কিনিবলৈ আমি আমাৰ হেৰি নাই গোট এটা খুলি ল'লে গোটৰ নামত এখন পাৱাৰ টিলাৰ আনিলে সেই পাৱাৰ টিলাৰখনে যদি তেওঁলোক দহজনে যদি খেতি কৰে এই বহুত চৰণীয়া পথাৰো তেনেকৈ আছে সেইবিলাকত ধুনীয়াকৈ তেওঁলোকে খেতি এটা আৰম্ভ কৰি সেই খেতিত যিটো উৎপাদন হয় বোলে ধান হ'লে ধানেই শাক পাচলি হ'লে শাক পাচলি যিখিনি উৎপাদন হ'ব সেইখিনি বেছিও মানে চাকৰি নোহোৱাকৈ ধুনীয়াকৈ মানুহ চলি থাকিব পাৰে কিন্তু আমাৰ বহু ল'ৰা আছে এইবিলাকলৈ মন নকৰি অকল চাকৰি এটাৰ কাৰণে হাবাথুৰি খাই ফুৰে কিন্তু এই অকল চাকৰিৰ কাৰণেই মানুহ ঘূৰি ফুৰিব নালাগে এনেকৈও মানুহৰ খাবলৈ মানে বহুতখিনি উপায় আছে তেনেকৈ মুৰ্গী পালন মুৰ্গী পালন আজিকালি জেগাই জেগাই বাৰু তেনেকৈ পালন কৰিছে আজিকালি মুৰ্গী পালন কৰিও ভালেমান উপকৃত হ'ব পাৰে কাৰণ কাৰণ মুৰ্গীৰ দামো বেছি আৰু মাংসৰ দামো বেছি তেনেকৈও তেওঁলোক উপকৃত হ'ব পাৰে আৰু তেনেকৈও তেওঁলোক চাকৰি নোহোৱাকৈও এটা পৰিয়াল ধুনীয়াকৈ চলাই লৈ যাব পাৰে আৰু সেইখিনিৰ কাৰণে হয়তো মজুত টকা লাগিব কিন্তু চাৰিজন যদি গোট খাই কৰে বস্তুটো অকণমান বহলকৈ চাৰিজনে যদি চাৰিফালৰপৰাও যদি পইচাটো সংগ্ৰহ কৰি লয় তেতিয়াও ধুনীয়াকৈ ফাৰ্মখন আৰম্ভ কৰি ল'ব লাগে আৰম্ভ কৰাৰ পাছত যেতিয়া তেওঁলোক সেই ফাৰ্মখনৰপৰা দুপইচা এপইচা যেতিয়া উপকৃত হ'ব বহলাই নি থাকিব পাৰিব গতিকে চাৰিজনে চাৰিফালৰপৰা কৰিলে মই ভাবোঁ মানে তেওঁলোকে উপকৃত হ'বই আৰু তেওঁলোকৰ চাকৰিৰ ধান্দা এৰি তেওঁলোকে বাকী খেতিত মনোনিৱেশ কৰিব পাৰিব